এক লাখ পঁচিছ হাজাৰ দুই লাখ পয়সত্তৰ হাজাৰ পাঁচ লাখ চৌব্বিছ হাজাৰ দহ লাখ দহ হাজাৰ

পোন্ধৰ লাখ

পোন্ধৰ লাখ বিছ হাজাৰ হ'ল